মই চোৱা খেলসমূহ হৈছে ক্ৰিকেট আৰু ফুটবল ক্ৰিকেটটো বেছিভাগ ক্ৰিকেটেই চোৱা হয় ক্ৰিকেট বুলি কয় টিভিতো চোৱা হয় আৰু টিভিত তেনেকৈ সময় নাপালে যোনটো জিঅ' চিনেমা হট ষ্টাৰ তাতো চোৱা হয় আৰু হট ষ্টাৰ বা জিঅ' চিনেমাত চালে সকলোৱে চোৱা হয় আৰু যদি টিভিত চোৱা হয় তেতিয়া বন্ধুবৰ্গ কোনোবা আহে তেতিয়া লগে ভাগে চোৱা হয় আৰু এবাৰ আমাৰ গুৱাহাটী বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এখন খেল অনুষ্ঠিত হৈছিল খেল চেল চাবলৈ গৈছিলোঁ আৰু তাতো ষ্টেডিয়ামতো চাইছিলোঁ সেইখন খেল আৰু তেনেকৈ আমি বেছিভাগ এতিয়া যিটো ৱৰ্ল্ড কাপ হৈ গ'ল ৱৰ্ল্ড কাপ হট ষ্টাৰতে চোৱা হ'ল বা যিটো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আই পি এল সেইটো আপোনাৰ জিঅ' চিনেমাত চোৱা হৈছিলে আৰু সেই সেইটো টিভি মোবাইলত চোৱাটো বা হট ষ্টাৰত জিঅ' চিনেমাত চোৱাটো অকলেই চোৱা হয় আৰু টিভি চালে বা ষ্টেডিয়ামত চাওঁতে বন্ধুবৰ্গৰ লগত আছিল